সুলভ পৰিবহনৰ অভাৱে আমাৰ নলবাৰী অঞ্চলত কম বেছি পৰিমাণে হলেও প্ৰভাৱিত কৰে কাৰণ আমাৰ ৰাস্তা ঘাটৰ ৰাস্তা ঘাটৰ মানে অৱস্থা সিমান ভাল নহয় তদুপৰি অলপমান বৰষুণ দিলে গোটেই মানে নলবাৰী অঞ্চলত বানপানী হোৱা দেখা যায় তাৰপিছত আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াতো বাঁহৰ সাঁকো আছিল তেতিয়াতো আৰু মানে সমস্যা হৈছিল এতিয়া অন্ততঃ দুই এখন দলং হোৱা কাৰণে অলপ যাব সুবিধা হয় আৰু যেতিয়া মানে স্বাস্থ্য সেৱা বা শিক্ষাৰ ক্ষেত্ৰতো তেনেকৈ কোনো মানে সুলভ পৰিবহণে প্ৰভাৱিত কৰা দেখা যায় কাৰণ বৰষুণ হ'লে আমি টেম্প' বা সেয়াত সেয়াত যাব লাগে কিন্তু ৰাস্তা ঘাটৰ পৰিমাণ মানে ইমানেই বেয়া যে মানে তাতো তাৰ কাৰণে আমি মানে সময়মতে স্কুল যাই নাপাওঁ আৰু কেতিয়াবাতো বহু ক্ষেত্ৰত দুৰ্ঘটনা হোৱাও দেখা যায় তো সেইটো কাৰণে মানে চৰকাৰে কিছুমান পদক্ষেপ লোৱা উচিত ৰাস্তা ঘাট ভাল কৰাৰ ক্ষেত্ৰত আৰু পৰিবহণৰ ক্ষেত্ৰত